হাঁহ কুকুৰা পালন পাম ফাৰ্মখন খুলিলে আমাৰ বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় হাঁহ কুকুৰা পুহিব হ'লে মানে আমাৰ পানী দৰকাৰ হয় এটা পুখুৰী দৰকাৰ হয় আৰু হাঁহ কুকুৰা মানে প্ৰায় মানুহৰ ঘৰতেই আজিকালি হাঁহ কুকুৰা থাকে হাঁহ কুকুৰা হাঁহ কুকুৰা মানে এটা ঘৰ লাগে ধুনীয়াকৈ সিহঁতক থ'বৰ কাৰণে আৰু সিহঁতক সৰুৰ পৰা ডাঙৰ কৰিবলৈ এইখিনি ভালকৈ দানা দিব সৰুতে সৰুতে সৰু হৈ থাকোঁতে আমি ভালকৈ দানা খোৱাব লাগে সৰু হওঁতে সৰুকে মানে কম কম আহাৰ খোৱাব লাগে ডাঙৰ হয় যিমান ডাঙৰ হৈ গৈ থাকিব সিমান মানে আহাৰ তেনেকৈ খোৱাব লাগে আৰু কুকুৰা পুহিবৰ কাৰণেও চাউল দৰকাৰ হয় ধান দৰকাৰ হয় সিহঁতক কুকুৰা আৰু হাঁহ হৈছে হাঁহ যদি আমি ভালকৈ ফাৰ্ম এখন খোলোঁ পাম এখন খোলোঁ তেতিয়া হ'লে আমি হাঁহ পুহিবৰ কাৰণে ভাই পঞ্চাছটাকৈ পঞ্চাছটালৈকে আমি হাঁহ পুহিব পাৰোঁ আৰু যেনে আমি হাঁহ ভালকৈ যদি থওঁ এটা পুখুৰীৰ দৰকাৰ হয় যেনেকে এতিয়া পানী লাগে আমাৰ বৰষুণ দিলে হাঁহৰ কাৰণে বহুত ভাল হয় সিহঁতি পানীত খেলি ভাল পায় যিমান পানী লাগে সিহঁতি সিমান মানে ভালকৈ ভালকৈ থাকে ভাল পায় হাঁহ এটা যদি আমি ভালকৈ পুহিব পাৰোঁ আমাৰ মানে বহুত ধৰণৰ সময় মানে ভাল আৰু সমস্যাৰ সন্মুখীন এয়াই যে ফাৰ্মখন খুলিলে আমি ভালকৈ যদি ব্যৱহাৰ ভালকৈ যদি আমি ভাল হেৰি নকৰোঁ আমদানি ফাৰ্ম এখন ভাল আপোনাৰ ভালকৈ আমি থ'ব লাগিব সিহঁতক ভালকৈ যদি চফা তফা কৰে নহ'লে ভালকে যদি নথয় বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈ যায় হাঁহ হৈছে হাঁহ কুকুৰা কুকুৰা যদি আমি ভালকৈ যদি বেজী নিদিওঁ কুকুৰা সিহঁতক মানে মাহে মাহে সিহঁতৰ চেকআপ চেকআপ কৰিবলগীয়া হয় কুকুৰা বেজী দিবলগীয়া হয় আৰু কুকুৰা কুকুৰা আপোনাৰ পঞ্চাছ এশ এশটালৈকে পুহিব পাৰি লোকেল কুকুৰা ভালকৈ যদিও পুহিব বিচাৰে যদি ভালকৈ যদি সিহঁতৰ নকৰে সিহঁতৰ বহু ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় কুকুৰা সময়ে সময়ে বেজী দিয়া আৰু ভালকৈ দানা খোৱা আৰু হাঁহো ভালকৈ যদি ভাল পানী নাপায় সিহঁতৰ থাকিবলৈ যদি ভালকৈ ৰাখিব নোৱাৰে তেতিয়াও বহু ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় হাঁহ কুকুৰা প্ৰায় মানুহৰ ঘৰে ঘৰি পোহে ভালকৈ যদি পোহে তেতিয়া ভাল ধৰণে হয় যদি আপুনি এনেই যদি পুহিব লয় এনেই কুকুৰা হাঁহ তেতিয়া বহু ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় কুকুৰা পুহিবলৈ আপোনাৰ বহুত ধৰণৰ মানে বহুত মানে আপুনি ভাল কৰি হেৰি কৰিব লাগিব হাঁহ কুকুৰা মানে কি হ'ল ভালকৈ থ'ব লাগিব সিহঁতক যদি ভালকৈ থ'ব নোৱাৰা ভালকৈ যদি আপডাল কৰিব নোৱাৰা সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় হাঁহ কুকুৰা আমাৰ মানে বেমাৰ আজাৰ হয় ভালকৈ যদি আপুনি নাৰাখে তেতিয়া সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় সিহঁতক ডিপেণ্ড কৰিবলগীয়া হয় এনে হাঁহ কুকুৰা এনেই পুহিলেই নহয় ভালকৈ থ'ব লাগিব ভালকৈ যদি নথয় আপোনাৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় হাঁহ কুকুৰা হাঁহ আপোনাৰ যদি ভালকৈ পোহে আপোনাৰ বহুতখিনি লাভদায়ক হয় হাঁহ কুকুৰা আপোনাৰ ভালকৈ এডখৰ স্থায়ী জাগা লাগে যদি ভালকে যদি আপুনি নাৰাখে তেতিয়া সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় কুকুৰা আপুনি ভালকৈ যদি খাবলৈ নিদিয়ে যদি আপুনি যদি আপুনি পুহিব বিচাৰে মেচিনৰ দ্বাৰা যদি বিজুলী নাইকিয়া যদি কাৰেণ্ট নাইকিয়া হয় আমাৰ অঞ্চলত তেতিয়া আমাৰ বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় আপুনি অকলে হাঁহ কুকুৰা পুহিলেই নহ'ব ভালকৈ সিহঁতক ৰাখিব লাগিব যদি ভালকৈ নাৰাখে সিহঁতৰ বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় আৰু কুকুৰা অ কুকুৰা আমাৰ প্ৰায় মানুহৰ ঘৰে ঘৰে থাকে কুকুৰা আপুনি যদি ভালকৈ জেগাটো যদি আপুনি পোহে ভালকৈ চফা কৰিব লাগিব আৰু কুকুৰা যদি ভালকৈ চফা নকৰে তেতিয়া আমাৰ কাৰণে আমাৰ নিজৰ কাৰণেও বেয়া আৰু কুকুৰা আমাৰ মানে ভালকৈ যদি নথয় হাঁহ যদি ভালকৈ নথয় এটা পুখুৰী লাগে যদি পানী নাপায় সিহঁতৰ অসুবিধা হ'বলগীয়া হয় বহুত ধৰণৰ সমস্যা হ'বলগীয়া হয় কুকুৰা আমাৰ কুকুৰা হাঁহ আমাৰ গ্ৰাম্য অঞ্চলত মানুহে পোহেই যদি ভালকৈ যদি নোপোহে তেতিয়া সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় কুকুৰা হাঁহ থাকিবলৈ ভালকৈ এডখৰ জাগা নিদিয়ে ভালকৈ যদি এডখৰ চফা জাগা নিদিয়ে যেনেকে তেনেকে থলে নহ'ব কুকুৰা হাঁহে আমাৰ জীৱন গাঁৱলীয়া সমাজৰ যদি ভালকৈ নথয় সেয়া আমাৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় কুকুৰা হাঁহ আমাৰ নাথাকিলে আমাৰ পাম নাথাকিলে আমাৰ দিগদাৰ হয় ভালকৈ নথ'লে সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়